মই সৰুৰেপৰা মাৰি মাছ মাৰি ভাল পাওঁ আৰু মাছ মই বহুত সাত বছৰ আঠ বছৰ বয়সৰ পৰা আমি মই এনেকে মাৰোঁ মোৰ লগৰ বন্ধু কেইজনমানো আছিলে মিণ্টু বাপকণ পিণ্টু পংকজ এনেকে সিহঁতৰ লগতে গৈ আমি মাছ মাৰোঁ আমাৰ ঘৰৰ মুখতে কেইটামান খাল আছে সেই খালতো আমি তেনেকে সৰুতেটো মই জাল মাৰিব নোৱাৰোঁ বাৰু জাল মাৰিব নোৱাৰিলেও মই এনেকে দেউতাই বৰশী বনাই দিছিলে বৰশী বনাই দিওঁতে এনেকে বৰশীত কেঁচু লগাই জাল মাৰি মাছ মাৰিছিলোঁ বৰশী টোপাইছিলোঁ বৰশী টোপাই ছেঙেলী মাছ গৰৈ মাছ বহুত কিবা কিবি মাছ এনেকে ধৰিব পাৰিছিলোঁ তাৰপিছত আমাৰ ঘৰৰ ওচৰতে যেতিয়া মই অকমান ডাঙৰ হৈ আহিলোঁ আমাৰ বৰ্তাহঁ'ত যেতিয়া জাল মাৰা দেখোঁ মই তেতিয়া জাল মৰা মই শিকিব ধৰিলোঁ জাল মাৰিবলৈ মই বহুত আগ্ৰহ আছিলে জাল মৰা শিকিলোঁ শিকি মেলি মই তেতিয়া জাল মাৰিব পৰা হ'লো জাল কিনি আনি মই এতিয়া আমাৰ ঘৰৰ ওচৰ পাজৰে আৰু আমাৰ ঘৰৰ পৰা অকমান আতঁৰত এখন তিনিচুকীয়া খাল এটা আছে তাত বহুত ধুনীয়া ধুনীয়া মাছ ডাঙৰ ডাঙৰ মাছ থাকে তাতে আমি মাছ মাৰিবলৈ মোৰ লগৰ কেইটাৰ লগত যাওঁ ভাল লাগে মাছ মাৰি ফূৰ্তি এটা লাগে বহুত ফূৰ্তি লাগে আৰু মোৰ লগৰ কেইটাও ভাল সিহঁতেও সহযোগ কৰে ধুনীয়াকে বহুত ভাল লাগে মাছ মাৰি সেইটোৱে মোৰ চখ আছিল মাছ মৰাৰ